আমি মানে ওজন বঢ়াবৰ কাৰণে গাঁৱত আমি মানে খেতিৰ শাক পাচলি মানে গাখীৰ কণী ঘৰুৱা গোটেইখিনি বস্তুৱেই খাওঁ আৰু যেতিয়াই সেইবিলাক বস্তু নেচাৰেলী মানে হয় মানে সাৰ তাৰ মানে আদি তাত কম পৰিমাণে দিয়া হয় আৰু সেইখিনি বস্তু খালে মানে মানুহৰ দেহাত মানে বেমাৰ আজাৰ কমকৈ হয় আৰু যেতিয়া শৰীৰত বেমাৰ নাথাকে শৰীৰ সুস্থ হয় স্বাস্থ্যবান হয় আৰু বেমাৰ আজাৰ কম নাথাকিলে মানুহৰ মানে বডিবিলাক ঠিকে থাকে গতিকে গাঁৱৰ মানুহখিনিয়ে নেচাৰেলী ঘৰুৱা ঘৰুৱা শাক পাচলি আদি তাৰি তৰকাৰি গোটেইখিনি ঘৰৰপৰা মানে নিজে উৎপাদন কৰা বস্তুখিনিয়ে খায় আৰু খোৱাৰ ফলত স্বাস্থ্যবান হয় ওজন বাঢ়ে আৰু বেমাৰ আজাৰ আদি কম পৰিমাণে হয়